দাদা অৰ্ডাৰ যে দিছিলোঁ মই ডেলিভাৰীটো পাইছোঁ আপুনি দি থৈ গ'ল কিন্তু মানে ৰিচিটখন মই নাপালোঁ মোৰ সেইখন এতিয়া প্ৰয়োজন হৈছে আপুনি মোক হোৱাটছএপ কৰি দিব পাৰিব নেকি মোক সেইখন লাগে